আজি দহ দিনমানৰ আগতে বজাৰৰ পৰা মই এটা মিক্সচাৰ কিনি আনিছিলোঁ মিক্সচাৰটো অনাৰ পৰা ইমান যে সুবিধা হৈছে এতিয়া কম সময়ৰ ভিতৰতে যিকোনো কাম সমাধান কৰিব পৰা সহজ হৈ উঠিছে এতিয়া যেনে চাতনি বনোৱা অন্য ধৰক পিঠা পনা গুৰি কৰা নাৰিকল পিচা যিকোনো ফলমূলৰ ৰস উলিয়াই খাব পাৰিছোঁ অতি কম সময়ৰ ভিতৰতে মিক্সচাৰে আমাক বহুত সুবিধা কৰি দিছে মুঠৰ ওপৰত মিক্সচাৰটো অনাৰ পৰা আমাৰ বহু সুবিধা হৈছে